এক জানুৱাৰী দুহেজাৰ এক দহ ফেবুৱাৰী দুহেজাৰ এঘাৰ বিছ নবেম্বৰ দুহেজাৰ তেৰ তেৰ চেপ্তেম্বৰ দুহেজাৰ পোন্ধৰ সাত অক্টোবৰ দুহেজাৰ বাইছ